লখিমপুৰ জিলাৰ মূল কৃষিজাত সামগ্ৰী বুলি কওঁতে আগৰ দিনত মানুহে নাঙল জৰুলিয়ে সৈতে গৰুৰ লগত যদি হাল বায় খেতি কৰিছিল প্ৰথমতে পানী নোহোৱা জেগাত লাহনিৰে সৈতে দ খালৰ পৰা পানী সিঁচি বোকা কৰি কিছুমান মানুহে কোৰেৰেও কুৰিয়াই বোকা কৰি তাত কঠিয়া পাৰি পিছত কঠিয়া ডাঙৰ হোৱাৰ পাছত কোৰেৰে হওঁক বা নাঙল জৰুলিৰে গৰুৰ লগত জুতি তেনেকেই মাটিদৰা বোকা কৰিয়েই হওঁক তেনেকেই ভুই ৰুই ধান খেতি উৎপাদন কৰিছিল কিন্তু বৰ্তমান সময়লৈ চাবলৈ হ'লে আজিকালি নতুন নতুন সামগ্ৰী যেনেকৈ পাৱাৰ টিলাৰ ওলাইছে ট্ৰেক্টৰ ওলাইছে এইবিলাকৰ যোগেদি খেতি উৎপাদনত বহুত সহায় হয় আৰু লগতে ধান কটা মেচিনো ওলোৱা হ'ল মানুহে প্ৰায় ধান কাটিবলৈ কাচি ব্যৱহাৰ নকৰাই হৈছে মেচিনৰ যোগেদি ধান কাটিবলৈ ল'লে প্ৰায় ভৰিৰে ধান নমৰাই হৈছে মেচিনৰ যোগেদি ধান মাৰি গুটি ওলিয়াই ভঁৰালত গুটি ধান জমা কৰি ৰাখে এনেকুৱাবোৰ আজিকালি দেখা গৈছে